অঁ গগৈনী অঁ কি কৰিছে অঁ হয় হয় এই কথা এটা নহয় এই এই নামফাকে যে নামফাকে কথা ইমান শুনি আছোঁ মানুহবোৰ চবে গৈ আছে অঁ মানুহবোৰ ইমান গৈ আছে আমিও যাওঁ বুলি ভাবিছিলো আমাৰ ইয়াৰ ওচৰে মানুহ এখিনি লগ হৈ যাব নি আপুনি অঁ যাওঁ অঁ তাকে হেই আকৌ অঁ আকৌ ৰাস্তাত আহিপিনে এই গাভৰু দলং সেই আকৌ আপোনাৰ এইটো কি অঁ মেৰবিল এইবিলাকতো সোমাই আহিব পাৰিম ন' ভালেই হ'ব সেইকাৰণে ভাবিছোঁ যাওঁ গোটেইখিনি লগ হৈ তাৰপৰা কিমানকৈ কি আমাৰ বাছ এখন ল'ম পাঁচশমানকৈ তুলিলে ভাল হ'ব চাগে ন' অঁ অঁ অঁ অঁ তেনেহ'লে আপোনাৰ নামটো লিখি ৰাখিম ন' অঁ অঁ অঁ অঁ ঠিক আছে বাৰু হ'ব দিয়ক অঁ অঁ